এইটো এক্স ৱাই জেদ কেব ছাৰ্ভিচ হয়নে বাৰু এক্সোৱেলী মই মোৰ মানে মা দেউতাৰ বাবে এখন কেব বুক কৰিবলৈ বিচাৰিছিলোঁ তেওঁলোকে মানে এটা জেগাত ফুৰিব যাবলৈ বিচাৰিছিল সেই বাবে মানে মোক এখন গাড়ী লাগিছিল বাৰু আপোনালোকৰ ছাৰ্ভিচৰ পৰা হ'বনে বাৰু হয় হয় হয় তেওঁলোকে টুৱেণ্টি ছিক্স জুলাইত যাব অলপমান ভিতৰুৱা জেগা হয় বাৰু কিন্তু মানে ৰাস্তা ভাল ইমান অসুবিধা নহয় ধৰক দুই আঢ়ৈ ঘণ্টাৰ ৰাস্তা হ'ব হয় হয় হয় তেওঁলোকৰ নাম হৈছে যোগেশ কলিতা আৰু অনামিকা কলিতা হয় তেওঁলোকে ধৰক নটা দহটা মানত যাব আৰু গোটেই দিনটোৰ বাবেই ল'ব কেবখন হয় হয় হয় আপোনালোকে কিমানমান টকাৰ হ'ব ক'ব পাৰিব নেকি বাৰু দুই হেজাৰ হ'ব ন একো ডিছকাঊণ্ট নহয় নেকি বাৰু বাৰু ঠিক আছে সেইটো আমি পিছত চাই ল'ম বাৰু ঠিক আছে মই আপোনাক তেওঁলোকৰ নম্বৰটো পঠিয়াই দিম বাৰু আপোনালোকৰ ড্ৰাইভাৰজন নিৰ্ভৰযোগ্য হয়নে বাৰু তেওঁৰ মানে আইডেণ্টিটি ডিটেইলছখিনিও আমাৰ লগত শ্বেয়াৰ কৰি দিব যাতে কোনো অসুবিধা নহয় বা আমিও জানিব পাৰোঁ ঠিক আছে ঠিক আছে মই আপোনাক নাম্বাৰটো পঠিয়াই দিম ঠিক আছে থেংক ইউ